আমাৰ অঞ্চলৰ এম এল এ ডাঙ সুৰেণ ফুকন ডাঙৰীয়া তেওঁৰ লগত মই কথা মাজতে এবাৰ পাতিছিলোঁ তেওঁ বৰ তেওঁৰ কামৰ বহুত উদাহৰণ আছে তেওঁ ৰাস্তা পদূলিবিলাক ধুনীয়া কৰি দিয়ে আমাৰ ডিগবৈ অঞ্চলৰ বহুতখিনি উন্নতিমূলক কাম কৰিছে আৰু তেওঁ আমাৰ প্ৰতিটো ক্ষেত্ৰতে আগুৱাই যাবলৈ সহায় কৰিছে ডিগবৈখন আগতকৈ বহুত উন্নতি হ'ল